প্ৰথমতে হাঁহ কুকুৰা পুহিব হ'লে বহুতখিনি মূলধনৰ প্ৰয়োজন হয় কাৰণ প্ৰতিজন মানুহক কিবা এটা ব্যৱসায় আৰম্ভ কৰিব হ'লে পইচাৰো দৰকাৰ হয়েই কাৰণ পইচা নহ'লে ধৰক একো এটা কৰিব নোৱাৰি তাৰপিছত কাম কৰা মানুহ ধৰক বিচাৰি পোৱাতো আজিকালি অলপ সমস্যা বুলিয়েই ভাবোঁ কাৰণ সময়ত এনেকৈ হাজিৰা কৰা মানুহ পাবলৈ আমাৰ টান হয় বহুত মানুহ আমাৰ গাঁৱে ভূঞে কাম কৰাৰ বাহিৰে তেওঁলোকে বাহিৰতো যায় কাম কৰিবলৈ ধৰক সেইখিনি সন্মুখীন হোৱা হৈ বেছিভাগ পইচা মূলধনৰ ওপৰতে বেছি আমাৰ দিগদাৰটো আহি পৰে হ'লেও সেইখিনি আমাৰ মিলাব পৰা মিলাই ল'বলগীয়া হয় ধৰক বহুতখিনি চাবলগীয়া হয় আৰু মই যদি ঘৰত কেতিয়াবা নাথাকোঁ মই যদি ঘৰত কেতিয়াবা নাথাকো মোৰ হাজবেণ্ডেই চাই যি ধৰক ছাগলীও আছে মোৰ বিছটা ছাগলী আছে গাহৰি আছে তাৰ পিছতে হাঁহ কুকুৰা ব্ৰইলাৰ আছে ধৰক তাৰ পিছত গৰু আছে আমাৰ ইয়াত গৰু পুহিবলৈ আৰু ছাগলী পুহিবলৈ অকণমান দিগদাৰ এটা হয় দিগদাৰ মানে আমাৰ পাহাৰ যে পাহাৰ অঞ্চল হয় পাহাৰ অঞ্চলত ধৰক এইখিনি বস্তু পুহিব হ'লে ধৰক আমিতো এতিয়া ছাগলী মেলি দিয়া হয় ন মেলি দিয়া হোৱাত পাহাৰৰফালে যায় তেতিয়া ধৰক বাঘে ধৰে বাঘে ধৰাৰ লগে লগে আমাৰ ছাগলীজনী যদি বাঘে খাই দিয়ে বা মাৰি পেলাই আমাৰ সেইখিনি বহুত লোকচান হয় কাৰণ এজনী ছাগলীৰ দামেই সাত হাজাৰ পাঁচ হাজাৰ তাতকেতো তলত নাহে সেইখিনি সমস্যা অলপ সন্মুখীন হ'ব লগা হয় কাৰণ গৰু সেনেকৈয়ে গৰু ধৰক গৰু আজিকালি প্ৰায় মানুহবোৰে দেখিছোঁ বান্ধিয়ে থয় আমাৰো সেনেকৈ বান্ধি থোৱাই হয় কিন্তু কেতিয়াবা মানুহ ধৰক কিবা কামত ওলাই যাব লগা হ'লে অকণমান মেলি দিয়া হয় বা ধৰক কোনোবাই চাব বুলি কৈ থোৱা হয় যদি সেইদিনা গৰু নাহে পিছদিনা আমাৰ লোকচান বুলিয়ে ভাবোঁ কাৰণ আমি পিছদিনালৈ সেই গৰু বিচাৰি পোৱাটো টানেই হয় কাৰণ পাহাৰ অঞ্চল হয় আমাৰ ইয়াত বাঘৰ বেছি অলপ সময় বাঘৰ ভয়ত বাঘৰ সমস্যাটো বেছি আছে পাহাৰ অঞ্চলত ঠিক তেনেদৰে ধৰণে আমি সেই গৰু আৰু ছাগলী এই এতিয়া প্ৰায় মানে মইতো মেলি দিয়াত নাইয়ে এতিয়া ফাৰ্মহে বনায় ধৰক ঘৰত মানে বাৰী আছে আমাৰ শাকনী বাৰীৰ নিচিনাকৈ সেই বাৰীত আমি এতিয়া ঘাঁহৰ খেতি কৰিব ধৰিছোঁ ঘাঁহ সেউজীয়া ঘাঁহ ধৰক এই ঘাঁহ খেতি কৰিলে এতিয়া ঘাঁহ আমি ৰোৱা হৈ ৰোৱা হৈছিলে যোৱা বছৰ এতিয়া আমি আকৌ সেই ঘাঁহখিনি ৰোৱা মানে এডোখৰ বাৰীত ঘাঁহ ৰোৱা আছে সেইখিনিত আমি গৰু বান্ধো আৰু এক চাইডে ধৰক পূৰা বাউণ্ডৰী মানে জেওৰা ভেটি আমি সেই বাৰীখনত ছাগলী মেলিব পৰা কৰি থৈছোঁ কাৰণ আমাৰ যদি মেলি দিয়া হয় পাহাৰ অঞ্চলত যদি আজি নাহে কালি ছাগলী বোলে বিছটা মেলিলোঁ কিন্তু গধূলিলৈকে সেই এটা হেৰাবই সেই বাঘে ধৰিবই মুঠতে কোনো কথাই নাহে সেইকাৰণে আমাৰ বহুত লোকচান হয় লোকচান হোৱাত আমি এতিয়া সেই ব্যৱসায়টোতো কৰি চলি থাকিব লাগিব আমি কাৰণ ল'ৰা ছোৱালী সংসাৰত আমি গোটেইকেইজনে সেই সেই ধৰক এইখিনি আমি হাঁহ কুকুৰা পুহিয়ে ছাগলীবোৰো পুহিয়ে চলি আছো সেইখিনি চলাৰ উপৰিও আমাৰ সেইকাৰণে এতিয়া আমি বাৰীখনতে নিজে ধুনীয়াকৈ বনাই লৈছোঁ এতিয়া আমি গৰু ছাগলী তাতে বান্ধো আৰু এতিয়া কুকুৰাৰ ফাৰ্ম ধৰক আছেই গৰু ছাগলীও সেইভাগেই আমি বান্ধি ৰাখোঁ কাৰণ মেলি দিয়াৰ লগে লগে বহুতখিনি লোকচান হয় লোকচান হোৱাৰ লগে লগে আমাৰ পইচা ধৰক মূলধনখিনিও পাবলৈ কেতিয়াবা দিগদাৰ হৈ যায় তো সেইকাৰণে এতিয়া লাভৱান বুলি ক'ব বিচাৰিছোঁ যে এতিয়া আমাৰ বৰ্তমানলৈকে ধৰক আগতে যিখিনি মেলিছিল মানে খুলি দিয়া হয় ছাগলী গৰু পাহাৰৰফালে গ'লে নাহে এতিয়া আমি গোটেইখিনি ধৰক আৱৰি ঘৰতে পোহপাল দি থকা হৈছে তেতিয়া পোহপাল দিবলৈ হ'লে অলপ মানে পইচা মূলধনটো লাগি যায় কাৰণ এতিয়া অকল ঘাঁহ খোৱালেতো নহ'ব চাপৰো দিব লাগে ছাগলীকো দিব লাগে সেনেকৈ খোৱা খোৱাৰ উপৰিও ধৰক পানী পানী সেনেকৈ চব যোগান দিব লাগে এতিয়া বান্ধি থোৱা বস্তুক যেনেকৈ আমি কুকুৰা হাঁহক পালন কৰোঁ ধৰক খোৱা বোৱা দি থকা হয় সেইখিনিৰ ওপৰত সেনেকৈয়ে ধৰক ছাগলী গৰুকো আমাৰ দিয়া হয় এতিয়া মোৰ গাই গৰু আছে তিনিজনী সেই গাই গাখীৰ ধৰক পাঁচ লিটাৰমানকৈ ওলাই দেললি গাখীৰ ওলাই সেই পাঁচ লিটাৰ গাখীৰে আমি বিকি আৰু ধৰক সেইখিনিও মূলধন মানে লাভৱান বুলি ভাবোঁ কাৰণ গাখীৰো বহুত মানুহে বিচাৰি নাপায় সময়ত এতিয়া ওচৰত পাইছে বহুত মানুহে আহি ঘৰৰপৰাও লৈ যায় নহ'লে আমাৰ এখন দোকান আছে সদায় সেই দোকানতে আমি চাপ্লাই কৰোঁ কাৰণ সেইখিনি পইচাৰে আমি বহুতখিনি উপকৃত হৈছোঁ এতিয়া সেই গৰু সেই তেতিয়াৰপৰা ধৰক আমি গৰু মেলিব বাদ দিছোঁ এতিয়া আমি ঘৰতে সেইখিনি প্ৰতিপালন কৰি আছো আৰু যি ধৰক এতিয়া মই নাথাকোঁ মই ক'ৰবালৈ গ'লোঁ ফুৰিব গ'লো বা কিবা বেমাৰ আজাৰ হ'ল মোৰ মানুহজনে বহুতখিনি সহায় কৰে আৰু মোৰ মানুহজনে ধৰক আমি দুইজনেই দুইজনক পূৰা ধৰক কামত সহায় কৰা হয় এতিয়া সেই ধৰক বান্ধি থোৱা গৰু ছাগলী গাহৰি সেইখিনি ধৰক পালন মানে চাবলগীয়া হয় আমাৰ দিনটো ধৰক আজৰি সিমান নাপাওঁ আমি ইফালে সিফালে যাব লগা হ'লে আমি দুয়োজনৰ ভিতৰত এজনহে যাবলগীয়া হয় কাৰণ এজনটো ঘৰত থাকিবলগীয়া হয় লগতে কাম কৰা ধৰক এই বাইদেউ এগৰাকীও আহে তাৰ পিছত দাদা এজন আহে তেওঁলোককো ভালকৈ কৈ দিওঁ যোনদিনা মই নাথাকোঁ সেইদিনা কিন্তু মোৰ মানুহজনে বহুত কষ্ট কৰে আৰু উপাৰ্জনমুখী পথ যেনেকৈ ধৰক বাছি লৈছোঁ সেইখিনিতো আমি কৰি যাবই লাগিব আৰু যিখিনি আগতে যিমানখিনি ধৰক অভিজ্ঞতা নাছিলে এইখিনি কৰি লৈ এতিয়া বহুতখিনি অভিজ্ঞতা পায় আছো আৰু যিমান পাৰিম আগলৈকে কৰি থাকিম আৰু আগলৈকে কৰি থাকিম মানে ধৰক গৰু ছাগলীটো মেলি নিদিয়াৰপৰা অলপ ভালেই আছে আগত মেলি দিয়াৰ সময়ত ধৰক পাহাৰত গ'লে বাঘে ধৰিবই সেইকাৰণে আগতে বহুত লোকচানো হৈছিলে সেইখিনি বাৰু পাহৰি গৈছোঁ এতিয়া যিখিনি মই ঘৰতে কাৰণ ওলাওঁতে সোমাওঁতে দেখি পাওঁ সেনেকৈয়ে ঘৰৰ ওচৰতে গোটেইখিনি চপাই লৈছোঁ আৰু মই খুব লাভৱানেই হৈছোঁ আৰু মই সেইখিনি কৰিয়ে ধৰক বহুতখিনি লাভৱান উপকৃত হৈ আছো আৰু সময়ত মোৰ ছোৱালীয়েও চাই মোৰ ল'ৰা ধৰক সৰু হৈ আছে মোৰ ছোৱালীজনীও চাই আৰু প্ৰায় এতিয়া ঠাণ্ডা দিনত গৰম পানী দিবলগীয়া হয় আকৌ ব্ৰইলাৰকো কুকুৰাকো দিওঁ সৰু পোৱালিখিনিক সেইভাগেই ধৰক গাহৰি দানাও সিজাবলগীয়া হয় কচু এনেকৈ তুঁহ গুৰি মিলাই তাৰ পিছতে গাহৰিও আছে তিনিটামান ছাগলী ধৰক এতিয়া পোৱালি দিওঁ দিওঁ হৈ আছে চাৰিজনী গাভিনী আছে আৰু এতিয়া সেই মেলি নিদিয়াৰ কাৰণে ধৰক মই বহুতখিনি ধৰক পাই আছো মানে লাভৱান হৈ আছো আৰু আগৰ কথাখিনি ধৰক ভাবিবলৈ নহ'বই যিখিনি ধৰক কষ্ট কৰিছিলোঁ সেইখিনি লাভৱান নহৈছিলোঁ সেইটো সময়ত যেতিয়া প্ৰথমত বুজি নাপাইছিলোঁ তেতিয়া মেলি দিওঁ সদায় ভাবোঁ আহিব আহিবকৈ ছাগলীকেইজনী গৰু মেলি দিওঁ নাহে পিছদিনা কয় মানুহে সেই তাত বোলে বাঘে ধৰিছিলে পাহাৰৰ মাজত বোলে বাঘে খালে তাৰ সেইখিনি বহুত কষ্ট আছিলে তেতিয়া ধৰক কাম কৰা সেনেকৈ মানুহ নাপাইছিলোঁ পটককৈ গঁৰাল এখন গঁৰাল এটা বনাম বুলিও কাৰণ গঁৰাল বনাবলৈতো বহুত খৰচৰো কথা আহি পৰে কাৰণ এখন গঁৰাল বনাবলৈ যাওঁতেতো বহুত কেইবা হাজাৰ টকাও লাগি যায় আৰু আমাৰ ইয়াত ধৰক কাম কৰা মানুহ প্ৰায় বাহিৰলৈ ওলাই যায় কিছুমান মানুহক আগতীয়াকৈ পইচা পাতি দি থ'লে ধৰক আহি কাম কৰি দিব আৰু কিছুমান মানুহ এনেকুৱাও আছে ধৰক পইচা লৈ গৈও আহিব নিবিচাৰে হ'লেও আহে কাম চাম কৰি মেলি চাই মেলি দিয়ে এতিয়া মই সেই তেতিয়াৰপৰা ধৰক একদম আজিলৈকে ধৰক মাজত যিমানখিনি লোকচান হৈছিলে সেইখিনি মই লোকচান বুলি নাভাবোঁ এতিয়া সেইখিনি মোৰ প্ৰফিটত আহি গৈছে কাৰণ প্ৰফিটত আহি যোৱাৰ লগে লগে মোৰ আগত ধৰক এৰি দিছিলোঁ এই নাহিছে নাহক গৰু গৈছে চৰিব আহিব গধূলি এতিয়াতো সেইটো কথা নাহে খালী অঁ দানাখিনিত অলপ পইচা পাতি লাগে চাপৰ টাপৰ সেইখিনি কিনিব লাগে আৰু আমাৰ ছাগলী কি হয় আমাৰ ঘৰৰে ভাইটি এজন আছে ওচৰৰে এই ভাইটি আমাৰ কাটিও ছাগলী মাংস বিক্ৰী কৰা হয় আৰু ছাগলী মাংস প্ৰায় ছশ টকা কেজি হয় তো ছশ টকা কেজিত হ'লেও আমাৰ গোটাকৈ দিলেও ধৰক তাত এহেজাৰ পোন্ধৰশ টকা বেছিকৈ প্ৰফিটটো পায় পোন্ধৰশ টকা যদি প্ৰফিট পাওঁ মোৰ বহুতখিনি লাভ হয় সেইখিনি মই লাভৱানৰপৰা মই বহুতখিনি উপকৃত হৈ আছো আৰু ছাগলী গোটাকৈ বিকিলেও ধৰক খাচীবিলাকৰ বেছি দাম হয় আৰু খাচী মাংসটো যদি কাটি বিকে সাতশ টকা কেজি ছশ টকা চাৰে ছশ কেতিয়াবা দিয়া হয় আৰু গাঁৱততো প্ৰায় অকণমান কমেই হয় দাম টাউনটোতকৈ তো সেইখিনিয়ে মোৰ লাভৱান কথাখিনি আপোনালোকৰ আগত ক'লোঁ আৰু মই চাকৰি নকৰিও ধৰক এইখিনি কৰি মই উপাৰ্জনমুখী হৈ আছো আৰু বাহিৰত ধৰক কিছুমান মানুহ গৈছে তেওঁলোকে আহি আকৌ পিছদিনা ক'ব বাইদেউ আপোনাৰ ওচৰতেই কামখিনি কৰোঁ আৰু ধৰক দিন হাজিৰাটো দিয়া হয় আৰু মই নাথাকিলে ধৰক গোটেই ফেমিলি মানুহেই চোৱা হয় এইখিনিকে কয় এইখিনি ধৰক যিমানখিনি আগবাঢ়িছোঁ সিমানখিনি আগবাঢ়িবলগীয়া হৈছে আৰু এতিয়া সেই ছাগলী গৰু মেলি দিয়া নহয় ছাগলী গৰু মেলি দিয়াৰ লগে লগে ধৰক নাইকিয়া হৈছিলে এতিয়া সেইখিনিৰপৰা বহুত লাভৱান হৈ আছো আৰু ছাগলী এতিয়া চাৰিজনী আছে পোৱালি দিবলগীয়া হৈ আছে সেইখিনি পোৱালি দিয়াৰ লগে লগে খাচী কৰোৱাৰ কথাও আহি যায় তাতে এতিয়া আগৰো আছে পাঠা ছাগলী বিকিবলৈ খাচী এটা আছে সেনেকৈয়ে বিকিলে মোৰ গোটাকৈ বহুতখিনি পইচা ওলায় আৰু মই আৰু ডাঙৰকৈ এখন ছাগলী ফাৰ্ম খুলিম বুলি ভাবি আছো এতিয়া এখন বৰ্তমান আছে ছাগলী ফাৰ্ম গৰু ফাৰ্মো আছে গৰু ধৰক বেছি নাই বেছি হ'লেও আৰু আনিবলগীয়া হ'ব কিন্তু প্ৰথমতে মই এতিয়া ছাগলী ফাৰ্ম এখন খুলিম বুলি ভাবি আছো আৰু ইয়াক এইখিনিৰপৰা বহুত লাভৱান হৈ আছো আৰু আমাৰ এইটো পাহাৰ অঞ্চল সেইকাৰণে অলপ কষ্ট হয় ঘাঁহ চাহ পাবলৈ ধৰক কিন্তু এতিয়া ঘাঁহৰ খেতিও কৰিব পৰাৰ অলপ দিগদাৰটো মানে নাইকিয়া হৈছে এতিয়া ঘৰতে সেই ঘাঁহ কাটি খুৱাব পৰা হৈ আছে আৰু